আপুনি বাৰীত কোনবোৰ উদ্ভিদ ৰুইছে আৰু এই উদ্ভিদবোৰৰ পৰা আপুনি কেনেদৰে লাভৱান্বিত হৈছে অকণমান কওকচোন হয় মোৰ বাৰীখন অলপ ডাঙৰেই মোৰ প্ৰায় ছবিঘামান বাৰী আছে প্ৰায় এতিয়া মই নাৰিকল তামোল পাণ কল আৰু নানানবিলাক ফল মূলৰ গছ আমলখি জলফাই লেচু নেমুটেঙা গোলনেমু নেমু কেইবাবিধো তাৰে লগোৱা হৈছে আৰু এখন মোৰ সৰু নাৰ্চাৰী আছে এই নাৰ্চাৰীখনত কিছুমান সৰু সৰু ফুলৰ ফুল আৰু গছপুলিও মই তাত সেই ৰুওঁ হেৰি কৰোঁ আৰু ব্যৱসায় কৰোঁ প্ৰথমে কওঁ মই মোৰ না নাৰিকল প্ৰায় দহজোপামান আছে এই ন দহজোপা নাৰিকলত মই প্ৰায় বহুত বহুতেই মানে লাভৱান হৈছোঁ প্ৰায় মই বছৰেকত সেই নাৰিকলৰ পৰাই মই পাঁচ ছহেজাৰ টকা মই হেৰি কৰি দিব পাৰোঁ আৰু তামোল প্ৰায় মোৰ এশজোপামানেই আছে এই তামোলখিনিতো মোৰ বহুত লাভ হয় আৰু সেইখিনি তামোলত বিকি কৰি মই বছৰেকত প্ৰায় বাৰ পোন্ধৰ হেজাৰমান পাওঁ আৰু প্ৰতিজোপা তামোল গছতে মই পাণ ৰোপণ কৰিছোঁ এই পাণ দিছোঁ প্ৰতি পাণৰ দাম আজিকালি চাহিদা বহুত গাওঁ এখনত বিয়া সবাহ কিবা হ'লে মই তাৰ পৰাই কিছুমান মই দিয়া হয় তাপা কল আছে প্ৰায় আধা বিঘামান তাত জাহাজী কলেই মই প্ৰায় হেৰি কৰোঁ চেনিকল আছে এই কল কলৰ পৰাই বহুত মই লাভৱান্বিত হৈছোঁ আমাৰ গাঁও এখনত কিবা বিয়া সবাহ বা নামঘৰত কিবা হ'লে মই সেই তাৰ পৰাই মই অৰ্ডাৰ লওঁ আৰু মই তেনেকৈ মই যোগানো ধৰোঁ আৰু মোৰ এখন না চোমনী বাৰী আছে প্ৰায় চোমনীখন এক্সট্ৰা মোৰ প্ৰায় তিনিবিঘামান আছে মোৰ দুশ আশীজোপামান চোম গছ আছে এই চোম গছত মই মূগা পলু লগাওঁ প্ৰায় বছৰেকত এইটো খেতি মই তিনিবাৰ হয় প্ৰায় মোৰ এ এটা হেৰিত এটা চিজনত মই প্ৰায় বাৰৰ পৰা আপোনাৰ দহৰ পৰা বাৰ হেজাৰমান মূগা পলু মানে এই মই প্ৰডাক্ট হয় আৰু সেইখিনি মই বিকি কৰি বজাৰত ভাল দাম পাওঁ আৰু মই সূতা কটা মোৰ মেচিনো আছে মই সূতাও কোনোবাই বিচাৰিলে মই সূতাও যোগান ধৰোঁ তাকে বিশেষকৈ ছেল্ফ হেল্প গ্ৰুপবিলাকে সেইবিলাক কিনি লৈ যায় তেওঁলোকে এনেই মেখেলা চাদৰ কিবা বৈ লাভাবা লাভাৱাম্বিত হয় আৰু মোৰ নেমু আছে মোৰ নেমু আছে প্ৰায় তিনিবিধমান গোলনেমু কাজি নেমু আৰু অলপ জৰা নেমুও আছে তাৰপিছত অলপ বৰটেঙাৰ গছো আছে প্ৰায় দহজোপামান এই সেই নেমু বিকি কৰি মই বহুত পইচা মই পাওঁ আৰু সেই আম সেইবিলাক আম গছো আছে মোৰ ওচৰত আৰু এইবিলাক ফল মই আমাৰ গাঁৱত আমাৰ ছেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকে আচাৰ বনাবৰ বাবে সেইবিলাক আহি কিনি লৈ যায় আৰু এটা মোটা অংকত মই প্ৰায় বাৰ পোন্ধৰ হাজাৰ টকা বছৰেকত সেই ফল মূলেই বিকি কৰিব পাৰোঁ আৰু নৰসিংহ আমলখি সেইবিলাকো আছে সেইখিনিও মই এই ধুনীয়াকৈ যতন কৰি ৰাখিছোঁ আৰু এইবিলাক ভালকৈ যতন কৰিছোঁ মই বছৰেকত মই দুই তিনিবাৰকৈ সাৰ দিওঁ গৰু সাৰ বা ৰাসায়নিক পদাৰ্থ ইউজ কৰোঁ এই কৰোঁ দুই তিনিবাৰকৈ স্প্ৰে' কৰোঁ স্প্ৰে' কৰিলে মানে বস্তুটো ভালকৈ হেৰি হয় এই সদ্যহতে মই এই এতিয়া মই এইটোত হেৰিত বহুত মই বছৰেকত প্ৰায় আশী নব্বৈ হেজাৰ টকা মই ইনকম হয় মই এই হয় তাপা মোৰ অলপ ফুলগছ আছে নাই মই কৈছোঁৱে আপোনাক মোৰ এখন নাৰ্চাৰী আছে বুলি সৰু সৰু ফুল হেৰি আছে আৰু গছপুলিও কিছুমান আছে তাত বেলেগ বেলেগ ধৰক সৰু সৰু নৰসিংহ পুলি বা এইটো হেৰি টেঙা পুলি সেইবিলাকো মই প্ৰডাকচন কৰোঁ আৰু ফুল কেইবাবিধো আছে ধৰক এইটো কাগজ ফুল জবা কিবাকিবি এইবিলাক বহুত ফুলেই আছে মোৰ ফুলৰতো মই ভাল পাওঁ ফুলটো মানুহৰ বাৰীখনো দেখিবলৈ শুৱনি হয় ৰাস্তা কিনাৰতে মানে মই মানে আহিলে ৰাইজে এইফালে ঘূৰি ঘূৰি চায় আৰু ফুলৰ হেৰিটো দেখি সেয়াই আৰু